অঁ এই এনেই আছো তুমি কি কৰিছা অঁ মইও হৈছে আৰু মই সেই ঘৰটো মুচিবলৈ ভাত পানীকেইটা খুৱাই আৰু আজৰি হৈ লৈছোঁ অঁ অঁ হৈছোঁ হৈছোঁ বাৰু লাহে লাহে ভাতকেইটা অকণমান খাই লৈছোঁ তাৰপৰা পাছবেলা নিয়াগে হ'বগৈ যে সেইকাৰণে বোলো আগবেলা ভাত পানীবোৰ খাই গা পা ধুই চব কাম বন কৰি আকৌ আজৰি হৈ লওঁ আৰু বুলি ভাবিছোঁ তুমি আজৰি হ'লাই নি অঁ অঁ অঁ নামঘৰলৈ বাৰটামান বজাত যাম

বগা পাটৰ কাপোৰ পিন্ধি যাম আকৌ তুমি এইয়া আৰু চেলেং চাদৰ এখন ল'ম তেনেকৈয়ে যাব লাগিব তাৰপৰা তুমি ৰেডী হ'লাই মানে অঁ অঁ অঁ হ'ব সোনকাল কৰা আমিও ওলাই মেলি যাওঁ অঁ অঁ মই তোমাক মাতিম বাৰু তুমি ওলোৱা

অঁ অঁ হ'ব ঠিক আছে ঠিক আছে